মই ঐতিহাসিক স্থান বুলি ক'বলৈ হ'লে গৈ মোৰ বহুত ঐতিহাসিক স্থানলৈ ভাল লাগে তাৰ ভিতৰত মোৰ ভাল লাগে শিৱসাগৰ শিৱসাগৰখন অন্যতম মানে যিহেতু আহোমসকলৰ যিহেতু স্থান আহোমসকলৰ আমাৰ তাতে আমাৰ হেৰি পাতিছিল আৰু ঐতিহাসিক স্থান বুলি ক'বলৈ গ'লে বহুতো আছে যেনেকৈ যোৰহাটতো আছে মাজুলীও ঐতিহাসিক স্থানত পৰে বহুত আছে তাৰে ভিতৰত মই শিৱসাগৰখন বহুত বহুতে ভাল লাগে যালৈ যোনখন ঠাইলৈ মানে মই আকৌ পুনৰবাৰ যাব পাৰিম বিচাৰোঁ মানে বিভিন্ন বস্তু আছে শিৱদৌল ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ বিভিন্ন আছে মই গৈছোঁ প্ৰথম গৈছোঁ শিৱসাগৰত প্ৰথম দিনা আমাৰ মাজুলীৰ পৰা ডিব্ৰুগড় হৈ গৈছোঁ এনেকৈ মৰাণ হৈ গৈছোঁ মই শিৱসাগৰত প্ৰথম দিনা আমি থাকিছোঁ আমাৰ মিতিৰৰ ঘৰ আছে আত্মীয়ৰ ঘৰ গৈছোঁ মই প্ৰথম শিৱসাগৰ তাৰপিছত আত্মীয় ঘৰৰ মানুহৰ লগত গৈছোঁ আমাৰ ঘৰৰ মানুহ গৈছে ঐতিহাসিক স্থান প্ৰথম গৈছোঁ আমি ৰংঘৰ যোনখন ৰংঘৰতে স্বৰ্গদেউসকলে বহাগ বিহুত ওপৰত বহি তলত বিহু চাইছিল ম'হযুঁজ চাইছিল বিভিন্ন আৰু সেইটোক মোৰ ফাৰ্ষ্ট ভাল লাগিছিল তাত গৈ মই বহুত আনন্দিত হৈছিলোঁ আৰু তাৰ মই দেখিছোঁ তাত শিলেৰে নিৰ্মিত গোটেই ঘৰবোৰ ৰংঘৰো শিলেৰে নিৰ্মিত আৰু বিভিন্ন তলাতল ঘৰ কাৰেংঘৰ সকলো সকলোৱে শিলেৰে নিৰ্মিত আৰু মই মানে তাত সুধিলোঁ তাত সোধা পিছত গম পাইছোঁ বোলে শিলেৰে নিৰ্মিত হৈছে আৰু তাত এটা আঠা ব্যৱহাৰ কৰা হৈছে আঠা ব্যৱহাৰ কৰা হৈছে যিটো আমাৰ এতিয়া এতিয়া যুগত আমি চিমেণ্ট কৰোঁ ন সেইটো তাত আঠা ব্যৱহাৰ কৰিছে হাঁহৰ কণী বৰা বৰালি মাছ এনেকৈ বিভিন্ন ধৰণৰ বৰা চাউল বিভিন্ন ধৰণৰ মিক্স কৰি পেলাই এটা আঠা প্ৰস্তুত কৰা হৈছে সেই আঠাটোৱে বনোৱা হৈছিল ৰংঘৰ কাৰেংঘৰ বিভিন্ন ধৰণৰ আৰু মই তাত সুধিলোঁ ভালকৈ তেতিয়া মই ভালকৈ গম পালোঁ সকলো কথা তাৰ কাহিনী কি কি আছিল তাত কোন আছিল কি সব গম পালোঁ তাৰপিছত আমাৰ প্ৰথম সেইটো চাইছোঁ তাৰপিছত আমি গ'লোঁ কাৰেংঘৰ চাব কাৰেংঘৰ চাব গৈছোঁ ছেকেণ্ড টাইম আমি গৈছোঁ কাৰেংঘৰ চাব কাৰেংঘৰত আমি বহুতো মানে কাৰেংঘৰ ঘৰটো ভাল লাগিলে মোৰ দেখিয়ে আৰু সৰু সৰু খটখটিয়ে ওপৰত যাব পাৰি ওপৰত তলত ধুনীয়া লিখা আছে আহোম ৰজা প্লেচ মানে ধুনীয়াকৈ লিখা আছে আহোম ৰজা প্লেচ ধুনীয়াকৈ ভাল লাগিল তাত ফটো চটো মাৰিলোঁ আমাৰ ঘৰৰ মানুহ গৈছে চাইছোঁ তাৰপিছত তাত চালোঁ তাত চাই আহি আমি থাৰ্ড কৈছোঁ আমি তলাতল ঘৰ তলাতল ঘৰত বোলে কিবা সুৰংগ এটাও আছে আমাক কৈছে তাত গাইডে তলাতল ঘৰত সুৰংগ এটা আছে সুৰংগটোৱেদি গ'লে এসময়ত যুদ্ধ যেতিয়া চলিছিল আহোমৰ দিনত যেতিয়া যুদ্ধ চলিছিল তেতিয়া সেই তলাতল ঘৰেদি তলেদি গৈ বেলেগ এখন চ মানে বেলেগ এখন স্থানত ওলাব পাৰে এতিয়া প্ৰায় সেইটো বন্ধ হ'ল বুলি কৈছে তাত যোৱা মানুহবিলাক এতিয়া ঘূৰি আহিব পৰা নাই বুলি কৈছে সেইকাৰণে সেইটো বন্ধই কৰি দিলে আমাৰ ভাৰত চৰকাৰে অসম চৰকাৰে মানে আমাৰ সেইটো ভাল লাগিল মোৰ তলাতল ঘৰত তলত থকা বিভিন্ন ৰাস্তা দুৱাৰ এখন দুৱাৰেদি গ'লে বেলেগ এখন দুৱাৰত ওলোৱা বহুত ধুনীয়া ৰাস্তা ভাল লাগিল গৈ ঘৰৰ মানুহ গৈছে তাত আমাৰ টাইম লাগিল অলপ অলপ ফুৰিলোঁ অলপ ইপিনে সিপিনে গ'লোঁ ওলালোঁ তাত মানে তাত পুৰণি যুগৰ বহুতো পু মানে সা সামগ্ৰী যুদ্ধত ব্যৱহাৰ কৰা আছে শিলেৰে নিৰ্মিত বহুত ধুনীয়া ধুনীয়া বস্তু আছে আমি চালোঁ সেইবোৰ ফটো মাৰিলোঁ ধুনীয়াকৈ আৰু তাত মানে বাহিৰত পায় এইবিলাক কিতাপ চিতাপবিলাক কিনিছোঁ আমি মানে শিৱ শিৱসাগৰত তাৎপৰ্য কি কিতাপ মানে সেইবিলাক কিনিছোঁ আমি বহুত ভাল লাগিল গৈ ঘৰৰ মানুহৰ লগত গৈছোঁ ঘৰৰ মানুহে ফটো চটো মাৰিছে তাৰপিছত আমি থাৰ্ড টাইম গ'লোঁ শিৱদৌল শিৱ দ'লত গ'লোঁ শিৱদৌলত শিৱ শিৱদ'লত আমি পূজা কৰিলোঁ পূজা কৰি আমি পিছপিনে আছে পুখুৰীটো যিটো পুখুৰীত মানে ডাঙৰ ডাঙৰ মাছ আছে আমি সেই মাছকেইটা চাব গ'লোঁ মাছকেইটা দেখিলোঁ আমি ব্ৰেড দিলোঁ মাছকেইটাক মাছকেইটা চাইছোঁ ইমান ডাঙৰ মাছ মই দেখাই নাই আজিলৈকে ইমান ডাঙৰ ডাঙৰ মাছ আছে কাছ আছে ভাল লাগিলে তাত চাই তাৰপৰা সেই চাই আহি পিনি আমি আহিলোঁ আমি জয়সাগৰ পুখুৰী এইবিলাক বিভিন্ন স্থান আমি চালোঁ শিৱসাগৰত শিৱসাগৰ ৰাস্তাবিলাক ভাল লাগে পৰিৱেশটোৱে ভাল শিৱসাগৰৰ মানে যিহেতু ঐতিহাসিক স্থান নহ্ সেইটো পৰ্যটক পূৰ বহুত আহে নহ্ বাহিৰৰ পৰা আহে পৰ্যটক আমা অসমৰ বাহিৰৰো পৰ্যটকো আহে আমাৰ অসমৰবিলাকো যায় প্ৰায় আমাৰ অসমৰবিলাকে থাকে আৰু বিভিন্ন স্থানৰ আমিতো মাজুলীৰ পৰা গৈছোঁ নহ্ আমি তাৰপিছত তাত চালোঁ সেইটো চোৱাৰ পিছত আমি গ'লোঁ জেৰেঙা পথাৰ চাবলৈ জয়মতী আপোনালোকে সকলোৱে জয়মতী কাহিনী জয়মতী জেৰেঙা পথাৰত যে জয়মতীক শাস্তি দিছিলগৈ আমি সেই জেৰেঙা পথাৰ চালোঁগৈ জেৰেঙা পথাৰৰ সেই কুটকুৰা গছজোপা কিন্তু নাই তাত কুটকুৰা গছজোপা নাই আমি পথাৰখন দেখিলোঁ হা কাষতে থকা বিল আছে বিল চালুক জেৰেঙা পথাৰলৈ যোৱাৰ ৰাস্তাটো দীঘলীয়া ৰাস্তা বিলৰ কাষে ন কাষে কাষে ধুনীয়া ৰাস্তা আমি গৈছোঁ তাত গ'লোঁ আৰু তাত বিভিন্ন স্থান গৈছোঁ ভাল লাগিল শিৱসাগৰৰ ঐতি মানে সেই স্থানখন মোৰ বেছি ভাল লাগিল প্ৰিয় স্থানৰ ভিতৰত শিৱসাগৰখনেই হ'ল কাৰণ ইমান ধুনীয়া ধুনীয়াকৈ সজাই থৈছে আৰু আমি তাত দেখিলোঁ পুথিভঁৰাল পুথিভঁৰাল এটা দেখিলোঁ আমি আৰু পুথিভঁৰালটো ভাল লাগিল তাত গ্ৰন্থমেলা পাতে পূৰা ধুনীয়া ধুনীয়াকৈ গ্ৰন্থমেলা আমি গ্ৰন্থমেলাত সোমাইছোঁ আৰু আমি গ্ৰন্থমেলা পৰা কিতাপ কিনিছোঁ তাত চাইছোঁ কিমান ধুনীয়া পাতিছে গ্ৰন্থমেলাখন আৰু বিভিন্ন স্থান বিভিন্ন স্থান আমি আৰু মানে বহুত স্থাব চাবলগীয়া মানে আৰু বহুত থাকিলে শিৱসাগৰ সেইটোৱে ক'ম আৰু তাৰে আমি প্ৰায় চাব নোৱাৰিলো এতিয়ালৈকে মই শিৱসাগৰ আঠবাৰমান গৈছোঁ যিহেতু আমাৰ আত্মীয় ঘৰ আছে তাত আঠবাৰমান গৈছোঁ আঠবাৰমান গৈছোঁ যদিও মই ইমান প্ৰায় মানে গোটেই বস্তু চাই পোৱা নাই আঠবাৰমান গ'লোঁ প্ৰথম যোনবাৰ গৈছোঁ সেইবাবে মানে মই ইমান বস্তু চালোঁ ছেকেণ্ড টাইম যোৱাৰ পিছত এনেই শিৱ শিৱদ'ললৈ যাওঁ ঘূৰি আহোঁ আকৌ ৰংঘৰলৈ কেতিয়াবা যাওঁ এবাৰ বহাগ বিহুত গৈছিলোঁ এবাৰ বহাগ বিহুত যেতিয়া যাওঁতে তেতিয়া তাত ৰংঘৰত যিটো ৰংঘৰৰ বাকৰিত যিটো বিহু হৈছিল মানে মোৰ সেইটো বহুতে প্ৰিয় মানে বহুত প্ৰিয় মানে ইমানেই ভাল লাগিল ফটো মাৰিছোঁ তাত ইমান ভাল লাগিলে ইমান ধুনীয়াকৈ নাচে ইমান ধুনীয়া মানে অনুষ্ঠান পাতে শিৱ শিৱসাগৰৰবাসীয়ে মানে শিৱসাগৰৰবাসীয়ে মানে বহুত ভাল মানে মানুহবিলাকো ভাল তাত ইমান ধুনীয়া ধুনীয়া ঐতিহ্য স্থান আছে আৰু এই কিমান ধুনীয়া ধুনীয়া হেৰি আছে মানে বহুত ভাল লাগিল তাতকৈ আৰু মই এতিয়া আকৌ যোৱা আমি আকৌ যাম বুলি ভাবি আছোঁ ঘৰৰ মানুহে যিহেতু আমি চাই সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ নহ্ শিৱসাগৰখন গোটেইখন আমি কাৰণ দুদিনীয়া আলহী হৈ গৈছিলোঁ সেইকাৰণে আমি আকৌ যাম ভাবি আছোঁ এবাৰ শিৱসাগৰ শিৱসাগৰত গ'লে মই আকৌ সেইবোৰ বস্তু মানে মানে এখন বহী নি গোটেই ক'ত কি হৈছে সব লিখি আনিম ভাবিছোঁ কাৰণ ইমানে মানে আগলৈ এইবিলাক বস্তু নাথাকিব বিচাৰকৈ মানে ইমানেই এইবিলাক আজিকালি আপোনাৰ যুগটো বেয়া হৈ আহিছে নহ্ ইমান হেৰি নোহোৱা হৈ গ'ল আৰু ইমানেই ভাল লাগিলে মই গৈ মই এতিয়াও আছে ফটোবিলাক তাত মৰা তাৰপৰা মই অনা কিতাপ শিৱদৌলৰ বাহিৰত থকা কিতাপবোৰ কিনি আনিছিলোঁ শিৱদৌলত কি কি কিহৰ কাৰণে কি পূজা হয় কি মানে সব চালোঁ বহুত বহুতে ভাল লাগিলে মানে আৰু শিৱদৌলত শিৱদৌলটো বুলি ক'বলৈ হ'লে তাত বহুতো ভক্ত আহে মানে তাত পূজা অৰ্চনা কৰিবলৈ তাত পিছপিনে থকা পুখুৰীত বৰ কাছৰ মানে এমুঠি কিবা দিব পাৰে খাবলৈ বহুতো মই সেইবিলাক চাই বেছি ভাল লাগিলে বিশেষকৈ মোৰ বিহুখন চাই ভাল লাগিলে মই এতিয়া আমি এতিয়া নেক্সট প্লেন আকৌ কৰি আছোঁ ঘৰৰ মানুহত এবাৰ বহাগত যাম ভাবিছোঁ মই ক'লোঁ যিহেতু মই গৈছোঁ নহ্ মই তেতিয়া অকলশৰীয়া ভাবে গৈছোঁ নহ্ সেইকাৰণে মই ঘৰৰ মানুহক ক'লোঁ বোলো আকৌ এবাৰ যোৱাটো হয় বা বহাগত যোৱাটো হয় বহাগত মানে তাত বহুত ভাল লাগে বিহু যিহেতু ৰংঘৰ বাকৰিত পাতে সেই বিহুটো চাবলগীয়া মানে বিভিন্ন আহে মানুহ পৰ্যটক আহে চাবলৈ সেই বিহুটো চাব আহে বিভিন্ন স্থানৰ পৰা আহে এতিয়া মাজুলীৰ পৰাও বহুত যায় প্ৰায় মানে আমিও যোৱাটো ভাবি আছোঁ এতিয়া আমি নেক্সট আমি তালৈ যাম আৰুনো কি ক'ম মই যাবলৈ এতিয়া সেইটোৱে বিচাৰোঁ মানে ঐতিহ্য ঐতিহাসিক স্থানত বুলি ক'বলৈ গ'লে মই এই শিৱসাগৰতে মানে মই যাব বিচাৰোঁ আৰু বেলেগ যাব বিচাৰোঁ বেলেগ জেগাতো যাব বিচাৰোঁ ভাল লাগে বেলেগবিলাকো গৈ ভাল লাগে বিভিন্ন স্থান আছে সেইবিলাকত গৈও ভাল লাগে তাৰ ভিতৰত মানে শিৱসাগৰত এতিয়া শিৱসাগৰ বুলি ক'লেই বেলেগ এটা মানে বহাগৰ ওচৰৰ বহাগ বিহুৰ ওচৰত মানে শিৱসাগৰ বুলি ক'লে কিবা এটা মানে একদম ঢোলৰ গুণগুমনি কাৰণ আগতে তাত বিহু নাচে আগৰ যুগৰ পৰা আহোমৰ যুগ আহোমৰ দিনৰ পৰা তাত বিহু পাতে নহ্ তেতিয়াৰ পৰা এতিয়ালৈকে তেতিয়া বিহু পাতি আছে ভাল লাগে সেইবিলাক চাই মানে এতিয়া আমি সেইকাৰণে আমি আকৌ ঘৰৰ মানুহবিলাকে যাম বুলি ভাবি আছোঁ আমি এতিয়া যাম আমি হেৰিয়ত যাম এতিয়া বহাগত এইবাৰ বহাগত আমি তাত যোৱা প্লেন কৰি আছোঁ ঘৰৰ মানুহ সকলোৱে যাম বুলি ভাবিছোঁ তাত চাম আমি বিহু উপভোগ কৰিম ভাল লাগিব আৰু দুদিনমান থাকিম শিৱসাগৰখন চাম তাকে আৰু কি ক'ম আৰু মই যাবলৈ বিচাৰোঁ এতিয়া অকল শিৱসাগৰতে আৰু বেলেগ নাই সেয়াই